আমাৰ গাঁওবিলাকত বিয়াৰ বন্দৱস্ত কৰিব লাগিলে আগতে মাক দেউতাক আৰু লগ ভাগি জুগি কোনোবা ডাঙৰ মানুহ থাকিলে তেওঁলোক কইনা ঘৰলৈ যায় কইনা ঘৰত তাতে চোৱা চিতা কৰি সিদিনা আহিল তাৰে পিছত আৰু একদিন যাব ৰিং চেৰিমণি কৰিবৰ কাৰণে তাৰে পিছত বিয়াৰ বন্দৱস্ত কৰি দুয়োঘৰৰে মনৰ হেৰি কথাবিলাক ভাল হ'লে বিয়াখন সামাজিক হিচাপে বহুত ধাম ধুমেৰে পাতি দিয়ে তেতিয়া গাঁৱৰ মানুহবিলাকৰ বহুত আনন্দ উৎসৱ লাগে কিন্তু কিছুমানৰ আৰু কিছুমানৰ এনেই কিছুমান নিয়ম নোহোৱা কৰি সেনেকৈ বিয়া হৈ যায় যিবিলাকৰ এনে আজিকালিতো আৰু বহুত কথাই হৈছে যৌতুক দিব নোৱাৰিলে মানুহবিলাকৰ বহুত হেৰি হৈ যায় ল'ৰা ছোৱালীৰ মাজত কাজিয়াও হয় কেতিয়াবা দৰাটোৱে ঘৈণীয়েক গিৰিয়েকে ঘৈণীয়েকক কাটি ছিঙি শেষ কৰি দিয়ে কৰি দিয়া এইবিলাক বাতৰিত পঢ়িব পাইছোঁ কিন্তু আমাৰ এইখিনিত কিন্তু এতিয়ালৈ এইবিলাক একো হোৱা নাই এতিয়া ভালদৰে চলি আছে আমাৰ এইখিনি জেগা নলবাৰী জিলাত ব বৰ্তমান একো হোৱা নাই